অঁ দিনটোত পানীৰ প্ৰয়োজন হোৱা বিভিন্ন বস্তুবোৰৰ কথা ক'বলৈ গ'লে ধৰি লওক পানী প্ৰাণীৰ প্ৰাণ বুলি কৈছে তাৰপাছত পানী নোহোৱাকৈ মানুহ জীয়াই থাকিব নোৱাৰে এক নম্বৰ কথা তাৰপাছত মোকো বিভিন্ন আমাৰ দৈনন্দিন জীৱনতটো পানীৰ বিভিন্ন প্ৰয়োজনীয়তা আছে এতিয়া ধৰি লওক এতিয়া মানে কি ৰাতিপুৱা শুই উঠাৰ লগে লগে আমি দাঁত ব্ৰাছ কৰিলোঁ দাঁত ব্ৰাছ কৰি কিনে মুখখন ধুব লাগে মুখখন ধুব লগা হোৱাৰ লগে লগে ব্ৰাছ কৰি কিনে মুখ ধুবৰ কাৰণে আমি পানী ব্যৱহাৰ কৰিব লাগে ৰাতিপুৱা উঠাৰ লগে লগে তাৰপাছত অকণমান সময় যোৱাৰ পাছত আকৌ গা ধুব লাগে গা ধুব লাগিলে তাত পানী লাগিল তাৰপিছত গা ধোৱাৰ পিছত গা ধুই গা ধুৱাত পানী ব্যৱহাৰ হোৱাৰ পিছত ধৰি লওক কাপোৰখিনি ধুবলৈ পানী লাগিল বাচন ধুবলৈ পানী লাগিল তাৰপাছত যেতিয়া আমি ভাত খাব বহিম দিনটোত যেতিয়া ভাত খাবলৈ বহিম ভাত খাবলৈ বহাৰ লগে লগে ভাত খাবৰ বাবে আমাক পানী লাগিল ইয়াতে এনেকুৱা বিভিন্ন ধৰণৰ কাৰ্যৰ বাবে মানে পানীৰ প্ৰয়োজন হয় ধৰি লওক এতিয়া গৰু ছাগলী ধুৱাবৰ বাবে পানীৰ প্ৰয়োজন হ'ব তাৰপাছত দিনটো বিভিন্ন বিভিন্ন ক্ষেত্ৰত মানে পানীৰ প্ৰয়োজন হয় এতিয়া ধৰি লওক ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱাৰ সময়লৈকে গা ধুৱাই হওক বাচন ধুৱাই হওক তাৰপাছত কাপোৰ ধুৱাই হওক বা আন অন্যান্য কামতে হওক খোৱাই হওক বা বিভিন্ন ধৰণৰ কামত মানে পানীৰ ব্যৱহাৰ হয় আৰু মোৰ বোধেৰে পানী অপচয় কৰিব নালাগে পানী অপচয় কৰাটো এটা মানে দৈনন্দিন জীৱনত এটা সমস্যাৰ সৃষ্টি কৰে পানী যেতিয়া নোহোৱা হ'ব তেতিয়া পানীয়ে মানে দৈনন্দিন জীৱনত এটা সমস্যাৰ সৃষ্টি কৰিব এতিয়া চাওক গুৱাহাটীৰ কথা চাওক আৰু গাঁৱৰ কথা চাওক গাঁৱতটো আমি বিভিন্ন ধৰণে যেনেকৈ ইচ্ছা তেনেকৈ মানে পানীটো ব্যৱহাৰ কৰি থাকিব পাৰোঁ কিন্তু গুৱাহাটীত যিটো পানী সেইটো পানী কিনি কেনে ব্যৱহাৰ কৰিব লাগে ত' দৈনন্দিন জীৱনত এনেকুৱা মানে পানীৰ বিভিন্ন ধৰণৰ প্ৰয়োজনীয়তা আছে কিন্তু পানীও আমি ব্যৱহাৰ কৰোঁতে অকণমান মানে চাই চিতি পানীটো মানে ব্যৱহাৰ কৰিব লাগে